ওদালগুৰি জিলাখনত কেইখনমান উল্লেখযোগ্য স্থান বা পৰ্যটকৰ আকৰ্ষণ কৰিব পৰা ঠাই আছে প্ৰথমতে হ'ল ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডখনো বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে ভৈৰৱকুণ্ডৰ সদা শিৱৰ এটা সময়ত সদা শিৱৰ বাসস্থান আছিল বুলি ইতিহাসে কয় ভৈৰৱকুণ্ডত এটা কুণ্ড আছিল এতিয়া সেই কুণ্ড নাই নদীয়ে খহাই লৈ গৈছে তথাপিতো এখন ৰছীৰে উলমা দলং আছে মাজত খুটা নাই সেইটো এটা উল্লে উল্লেখযোগ্য স্থান মানুহে সেই দলংখন চাবলৈকে বিভিন্ন ঠাইৰ পৰা মানুহ আহে আৰু ভূটান ৰাজ্যখন সীমাতে ভূটান ৰাজ্যৰ বৌধ মন্দিৰ আছে বৌধ মন্দিৰো চাবলগীয়া ঠাই সুন্দৰ আৰু আমাৰ ওচৰতে অম্বাগাঁও অম্বাগাঁৱৰ পৰা উত্তৰে এখন ঠাই আছে অদলা তাত সতি বেউলাৰ বাসস্থান সতি বেউলাই পূজা কৰা মন্দিৰ আছে নন্দেশ্বৰ মন্দিৰ ইতিহাস প্ৰসিদ্ধ মন্দিৰ হাঁহে ৰজাৰ ৰাজ্য সতি বেওলা ছয়গাঁৱৰ চম্পক নগৰৰ পৰা চান্দো সদাগৰে তেওঁৰ পুতেক লখিন্দৰৰ কাৰণে সতি বেউলাক ইয়াৰ পৰা অদলাৰ পৰা বিয়া কৰাই লৈ গৈছিল লখিন্দৰক যেতিয়া সাপে খুটিয়াই তেতিয়া বেউলাই লখিন্দৰক ভেলত উঠাই বিভিন্ন নদীয়ে দি উজাই গৈ গৈ গৈ গৈ লখিন্দৰক পিছত জিয়াই তুলিছিলে সেইকাৰণে সেই সতি বেউলাৰ ঠাই আমাৰ ওদালগুৰিৰ এখন বিশেষ উল্লেখযোগ্য ঠাই সতি বেউলা আৰু লখিন্দৰ এই উশা অনিৰিদ্ধৰ পিছৰ প্ৰজন্ম বুলি ইতিহাসে কয় আৰু এখন ঠাই আছে দেউলপুৰ দেৱালয় তাত বহাগ মাহৰ বাৰ তাৰিখে প্ৰত্যেক বছৰে দেউল হয় তাত বিভিন্ন ঠাইৰ মানুহে আহি সহায় সহযোগিতা কৰে পূজা পাতল নমনা মানুহবিলাকেও আহি তাতে সহায় সহযোগিতা কৰে ৰভা পৰলা দিয়াৰ পৰা আদি কৰি খৰি খেৰ যোগাৰ কৰা সকলো ধৰণৰ সহায় সহযোগিতা কৰে তেওঁলোকে বলিৰ সময়ত তাত উপস্থিত নাথাকে তাতে পথা বলি হয় পাৰ বলি হয় এই ওজাপালি আহে আৰু আবেলিৰ সময়ত বিভিন্ন বিহু নৃত্য প্ৰদৰ্শন কৰে ভাল লাগে বিভিন্ন ঠাইৰ পৰা মানুহ আহে তাত চাবলৈ আৰু আছে ওদালগুৰি ওচৰতে যোৰপুখুৰী যোৰপুখুৰীও চাবলগীয়া ঠাই আৰু আছে ইতিহাস প্ৰসিদ্ধ অত্ৰিমুণিৰ ঘাট ডিমাকুচিৰ ওচৰত অত্ৰিমুণিৰ ইয়াতে আশ্ৰম আছিল সেই আশ্ৰমত অত্ৰিমুণীয়ে বহুত দিন আশ্ৰয় লৈ আছিল তাতে অত্ৰিমুণিৰ তাতে যজ্ঞ কৰিছিল যজ্ঞৰ কুণ্ড এতিয়াও আছে বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ঋষিমুনিসকল অত্ৰিমুণিৰ যজ্ঞ কুণ্ডলৈ আহিছিল আৰু যজ্ঞ কুণ্ডৰ পৰা উত্তৰে পাঁচটা কুণ্ড আছে ভৈৰৱকুণ্ডৰ ওচৰত সেয়াও চাবলগীয়া ঠাই ওদালগুৰিৰ ওচৰে পাঁজৰে বহুতো পৰ্যটনস্থলী আছে বহুত দূৰ দূৰণিৰ পৰা এই পৰ্যটনস্থলীসমূহলৈ বহুতো মানুহ আহে আৰু এখন উল্লেখযোগ্য স্থান আছে মূৰাদেউ দেৱালয় মূৰাদেউ দেৱালয়ৰ ইতিহাস আছে কলাইগাঁৱৰ কেন্দু কলাই নামৰ ল'ৰা এজনে কামাখ্যা দেৱালয়ত গধূলি সময়ত আৰতি কৰিছিল কেন্দুকলাৰ আৰতিত তুষ্ট হৈ মা কামাখ্যাই উলংগ হৈ নৃত্য কৰিছিল সেই নৃত্য নৰনাৰায়ণে সৰুঙাৰে চাই থাকোঁতে কামা মা কামাখ্যাই প্ৰচণ্ড খঙত কেন্দুকলাক খুব জোৰত চৰ মাৰিছিল সেই চৰ মাৰোতে কেন্দুকলাইৰ মূৰটো আহি কালাইগাঁৱত পৰিছিল সেই কেন্দুকলাৰ মূৰটো পৰাৰ কাৰণে এই মন্দিৰৰ নাম মূৰাদেউ হ'ল তেতিয়াৰ পৰাই মূৰাদেউ মন্দিৰত বিভিন্ন ঠাইৰ মানুহ আহে নাম প্ৰসংগ হৈ ভাল লাগে